আমাৰ অসমীয়াসকলৰ মূল ভাষাটো বা মাতৃভাষাটো হৈছে অসমীয়া ভাষা ইয়াক আমি সংৰক্ষণ কৰিব লাগিব আমি ইয়াক সংৰক্ষণ কৰা বা প্ৰচাৰ কৰাৰ এটা অন্যতম উপায় হৈছে আমি বিদ্যালয়সমূহত পাঠদান কৰা ভাষা আৰু লিখিত ভাষা হিচাপে ইয়াক বাধ্যতামূলক কৰাতো অতি প্ৰয়োজনীয় নহ'লে ভৱিষ্যত প্ৰজন্মসকলে ইয়াৰ গুৰুত্ব বুজি নাপাব কাৰণ ইংৰাজী ভাষা ভাষাৰ আগ্ৰাসনে আমাৰ মাতৃভাষাটোক ধ্বংস কৰাৰ পথত আমি যিদৰে বৰ্তমান অসমীয়া আমা হিন্দী ভাষা বা ইংৰাজী ভাষাসমূহত লিখা মেলা কৰোঁ তথা কথিতভাৱে ব্যৱহাৰ কৰোঁ তাক সলনি কৰি আমি যিমান পাৰোঁ নিজৰ মাতৃভাষা তথা অসমীয়া ভাষাটোক ব্যৱহাৰ কৰিব লাগিব তেতিয়া হয়তো আগলৈ ভৱিষ্যত প্ৰজন্মলৈ আজিৰ পৰা দহ পোন্ধৰ বছৰ পিছত আমি সকলো জেগাতে অসমীয়া ভাষাৰ ব্যৱহাৰটো দেখিবলৈ পাম বুলি আশা কৰোঁ আনহাতে আনটো অন্যতম উপায় হৈছে আমি যিবোৰ ফলক লগোৱা দেখা যায় ৰাস্তা ঘাটে ডাঙৰ ডাঙৰ বেনাৰ আদি পষ্টাৰ আদি লগোৱা দেখা যায় সচৰাচৰ সেইবোৰত ইংৰাজী অথবা হিন্দী ভাষাৰ ব্যৱহাৰ হোৱা দেখা যায় যদি আমি সেইটো সলনি কৰি সেই বেনাৰসমূহত আমি অসমীয়া ভাষাৰ প্ৰয়োগ কৰোঁ তেতিয়া হয়তো আমি ভৱিষ্যতে এই আমাৰ ভাষাটোক অসমীয়া ভাষাটোক সংৰক্ষণ কৰিব পাৰিম